অ অ কওকচোন কোনে ক'লে অ পাওঁ অ কোনে দিছিলে বাৰু হয় হয় অ এনেই কেনেকুৱা ধৰণৰ কি লাগিছিল বাৰু অ তেনেকুৱাটো আছে বাৰু জোৰোণত দিয়া বুলি কওঁতেতো পাট মুগা তেনেকৈ নাৰাখোঁ মিক্স পাট পলি পাট এ চি কটন এনেকুৱা বোৱা কিছুমান আৰু এনেকৈ ৰাখোঁ এনেই মিক্স পাটবোৰ আপোনাৰ আজিকালিতো জানাই নহয় দামবোৰ বাঢ়ি গৈছে কিন্তু তেনেকৈ মিক্স পাটৰ যিবিলাক হেভি কাম কৰা থাকে গুণা চুণা থাকে সেইবোৰত কাপোৰ চাই কাম কৰা চাই দাম থাকে পঁচিছশ কিছুমান তিনি হাজাৰ এনেকুৱাৰ ভিতৰত আৰু পলিটো অলপ কমেই থাকে বাৰু পলিপাট বুলি কয় যে এটা আছে সেইটো কম থাকে অলপ পোন্ধৰশ ষোল্লশ এনেকুৱাৰ ভিতৰত পায় আৰু বাৰশ অ অ সেই তেনেকৈ পাৰিবা অৰ্ডাৰ কৰিব আহিবচোন আপুনি তেনেকৈতো এতিয়া ক'ব নোৱাৰিম ন' কাপোৰ চাইহে ক'ব পাৰিম কেনেকৈ ক'ত কমাব পাৰি এতিয়া ডাইৰেক্টলিতো আৰু নোৱাৰি কম কৰি দিম বুলি আজিকালিতো চাওচোন কাম এতিয়া আজিকালিতো জানাই নহয় জি এচ টি চি এচ টি লাগিছে কিমান ধৰা হেৰি ইফালে সিফালে দাম বাঢ়ি আছে গতিকে কষ্টৰো কথা আছে গতিকে সেই অনুযায়ী আহিবাচোন চাই ল'ম কেনেকৈ কি ধৰণত কাপোৰবিলাক চাই পেলাইহে ক'ব পাৰিম অ অ অ অ ঠিক আছে মই আনি ৰাখি থ'ম বাৰু চাই ল'বা ভালকৈ